অঁ কওকচোন অঁ কওকচোন

অঁ অঁ ভালেই আপুনি যেতিয়া বিচাৰে ল'ব পাৰে এপইণ্টমেণ্ট আপুনি কেতিয়াকে ল'ব বিচাৰিছে অঁ আপুনি আজিতো নোৱাৰিব কাইলে আহিব এপইণ্টমেণ্টটো কাইলে কাৰণে লৈ থম ৰাতিপুৱা দহটামান বজাৰ পৰা এনেই ফিজটো ফাইভ হাণ্ড্ৰেড অঁ মই নামটো লিখি থৈছোঁ আপোনাৰ এপইণ্টমেণ্টটো আপুনি দহটামান বজাত পোৱাকে আহি যাব হা

অঁ আপুনি এই দহটামান অঁ ভালেই ভালেই ডক্টৰজন ভালেই অঁ আপুনি সেই দহটামান বজাত আহিলে লগ বেয়াকে নকয় চব পিনে ভালেই আপুনি কি প্ৰব্লেম আছে ভালকৈ কৈ দিব আপুনি কথাখিনি বুজি ল'ব ভালকৈ কি প্ৰব্লেম আছে কয় কিনে অঁ সেইটো আপুনি দেখাই ল'ব প্ৰব্লেমটো কি হৈছে ক'ত কেনেকৈ তেওঁ আপোনাক বুজাই দিব আপুনি যদি এমাহৰ ভিতৰতে আকৌ আহে তেন্তে নালাগে কিন্তু এমাহৰ এমাহ পাৰ হ'লে মানে আকৌ ল'ব এপইণ্টমেণ্ট ফিজটো

অঁ সেইটোতো দিবই লাগিব বাৰু অঁ আপোনাৰ নামটো কি কৈছিলে অঁ মীনা ফুকন ন ঠিক আছে মই আপোনাৰ নামটো লিখি থৈছোঁ আপুনি দহটা বজাত আগত পোৱাকে আহি যাব হা অঁ ঠিক আছে হ'ব দিয়ক